মই মুকালমোৱাৰ অঞ্চলত শিক্ষকতা কৰিছিলোঁ আৰু সেই সময়ত মই তাত বহু অনুষ্ঠানৰ লগতো জড়িত হৈছিলোঁ আৰু সেই সময়ত মোৰ চাকৰি লেকচাৰাৰ ওপৰত আছিল আৰু সেই সন্দৰ্ভত মানুহবিলাকৰ লগত মোৰ সম্পৰ্ক হৈছিল আৰু সেই অঞ্চলৰ মানুহবিলাক আচলতে আতিথ্য পৰায়ণ আছিল আৰু বহুত ভাল আছিল তেওঁলোকে মানুহক মৰম দয়া কৰিছিল আৰু সেই সময়ত মই দেখিবলৈ পাইছিলোঁ যে শিক্ষাৰ প্ৰতিও তেওঁলোক বেছি অনুৰাগী আছিল আৰু বিভিন্ন স্কুল কলেজলৈ মই সেই সময়ত সভা সমিতিলৈ গৈছিলোঁ বহুত মানুহে সেই সময়ত সেই সভা সমিতিত উপস্থিত হৈছিল আনকি কলেজতো ছাত্ৰ ছাত্ৰীবিলাক অতি সুন্দৰ ব্যৱহাৰ আছিল আৰু মই কাম কৰা শিক্ষানুষ্ঠানখনতো ছাত্ৰ ছাত্ৰী বিলাকে সুন্দৰভাৱে সকলো শিক্ষক শিক্ষয়ত্ৰীক সুন্দৰ ব্যৱহাৰ কৰিছিল আৰু পঢ়া শুনাটো তেওঁলোক ভাল আছিল তেওঁলোকে জানিছিল যে সেই সময়ত তেওঁলোকে যদি পঢ়াৰ প্ৰতি মনোযোগ নিদিয়ে তেতিয়া হ'লে তেঁওলোকে তাৰমানে নিজৰ জীৱনৰ উন্নতি কৰিব নোৱাৰিব আৰু মই যি সময়ত তাৰমানে সেই সময়ত শিক্ষানুষ্ঠানখনৰ উন্নতিৰ বাবে আমি বহু সময় ধৰি ছাত্ৰ ছাত্ৰীৰ লগত শৈক্ষিক পৰিৱেশ উন্নতি কৰাৰ কাৰণে বহু সময় তেওঁলোকৰ লগত আলোচনা কৰিও আৰু বিভিন্ন মানুহৰ লগত আলোচনা কৰি আমি শৈক্ষিক পৰিৱেশ উন্নত কৰাৰ কাৰণে চেষ্টা কৰিছিলোঁ আৰু সেই সময়ত প্ৰতিবছৰে আমাৰ শিক্ষানুষ্ঠানৰ পৰা বহু ছাত্ৰ ছাত্ৰী লগতে তেওঁলোকে উত্তীৰ্ণ হোৱাৰ লগতে তেওঁলোকে তেওঁলোকৰ নিজৰ যোগ্যতা নিৰ্ণয় কৰিবলৈও সক্ষম হৈছিল আৰু এই ক্ষেত্ৰত শিক্ষানুষ্ঠানখনক বা সেই সময়ত মই দেখা পোৱা বিভিন্ন শিক্ষানুষ্ঠান অঞ্চলটোৰ বিভিন্ন মানুহে শিক্ষানুষ্ঠানবিলাকক আগুৱাই নিয়াৰ কাৰণে বৰ্তমান সময়ৰ লগত খাপ খুৱাই আগুৱাই নিয়াৰ বাবেও তেওঁলোকে তাৰমানে কি কৰিছিল সহায় সাহায্য আৰু বিভিন্ন প্ৰকাৰে এই অনুষ্ঠান বিলাকলৈ গৈ পৰামৰ্শ দি আগবঢ়াই আগবঢ়াই নিবলৈ চেষ্টা কৰিছিল আমি দেখিছিলোঁ যে সাধাৰণতে এই সময়ত শিক্ষানুষ্ঠানবোৰলৈ ল'ৰা ছোৱালী উভয়ে বিভিন্ন সময়ত আমি চাৰিওফালে দেখিবলৈ পাইছিলোঁ যে শিক্ষা লোৱাৰ কাৰণে আমাৰ সকলো ছাত্ৰ ছাত্ৰী আগবাঢ়ি অহাতো দেখা পাইছিলোঁ আৰু অভিভাৱক অভিভাৱিকাবিলাকেও অৰ্থাৎ গাৰ্জেন বা পেৰেঞ্চেও তেওঁলোকৰ ফালৰ পৰা ছাত্ৰ ছাত্ৰীক পঢ়ুৱাৰ কাৰণে যথেষ্ট আগ্ৰহ দেখিবলৈ পাইছিলোঁ আৰু সেই সময়ত খেলা ধূলাৰ ফালৰ পৰাও ছাত্ৰ ছাত্ৰীবিলাকক অমি বেছিভাগ সময়ে দেখিছিলোঁ বছৰটোত যিবিলাক শিক্ষানুষ্ঠান আছে বা আমি কাম কৰা শিক্ষানুষ্ঠানতো যিবিলাক স্কুল সপ্তাহ কলেজ সপ্তাহ সেই বিলাকত ছাত্ৰ ছাত্ৰীৰ যোগদান সুন্দৰভাবে আমি দেখিবলৈ পাইছিলোঁ তেওঁলোকৰ ইচ্ছানুযায়ী তেওঁলোকে ছাত শিক্ষকৰ লগত মিলা মিলা প্ৰীতিৰে থাকি আৰু আলোচনাৰ মাধ্যমেৰে খেলা ধূলাবিলাক আগবঢ়াই নিয়াৰ বাবে তেওঁলোকে যত্নপৰ হৈছিল আৰু অভিভাৱক অভিভাৱিকাবিলাকেও সেই শিক্ষানুষ্ঠানবিলাকৰ ছাত্ৰ ছাত্ৰীক আগবঢ়াই নিয়াৰ কাৰণে বিভিন্ন পৰামৰ্শও দিয়া আমি দেখিবলৈ পাইছিলোঁ এইক্ষেত্ৰত অঞ্চলটোৰ বিভিন্ন মুৰব্বীসকলেও বহু সময়ত আমাক লগ ধৰি অনুষ্ঠানবিলাক ভাল কৰাৰ কাৰণে বিভিন্ন দিহা পৰামৰ্শ আগবঢ়াইছিল আমি ভাবোঁ যে সময়ত যিসকল ছাত্ৰ ছাত্ৰী ওলাই আহিছিল এতিয়া তেওঁলোকে নিজাকৈ সেই নতুন প্ৰজন্মই বিভিন্ন অনুষ্ঠানত নেতৃত্ব দিব পৰা এতিয়া বহুত হৈছে আৰু সেই নেতৃত্ব দিয়াৰ ফলতে অনুষ্ঠান আৰু সেই অঞ্চলবোৰ এতিয়া আগবাঢ়ি যাবলৈ সক্ষম হৈছে আৰু অঞ্চল গতিকে আমি দেখিছোঁ যে এ সেই সময়ত এই অঞ্চলবিলাকৰ পৰা আমাৰ সম্পূৰ্ণ শিক্ষানুষ্ঠানবিলাক এতিয়া দোপতদোপে আগবাঢ়ি যাবলে সক্ষম হৈছে